মই পাকঘৰৰপৰা শিকিছো গাহৰি মাংস বনাবলৈ গাহৰি মাংস প্ৰথমতে বইল কৰি ল'ব লাগে তাৰপিছত বইল কৰি ঔটেঙাখিনি কাটি মাংসখিনি পানীৰ লগত উতলাই থাকিব লাগে বইল মাংস কেনেকৈ এনেকৈ বনাইছিলোঁ তাৰপিছত মচলাবোৰ দি দিব লাগে এনেকৈ খাবলৈ ভাল হয় মই তাৰপিছত কোমোৰা আৰু পুঠি মাছ সৰু সৰু মাছৰ লগত কোমোৰা বনাবলৈ শিকিছোঁ এইটো মই বাৰু ঘৰতে শিকিছোঁ ইউটিউবৰপৰা শিকা নাই তাৰপিছত আৰু গৰৈ মাছ পোৰা আলুৰ লগত আলু ধনীয়া পাত পিঁয়াজৰ লগত গৰৈ মাছৰ পিটিকা বনাব শিকিলোঁ তাৰপিছত আৰু লাই শাকে মাছে ঔটেঙাই বনাবলৈ শিকিলোঁ